হয় আমাৰ ঘৰৰ ভিতৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি ঘৰত ঝাৰু দিওঁ আমি ঘৰ মচোঁ বা নিষ্কাখন কৰোঁ আমি ঘৰৰ ভিতৰত আমি চূণ ছটিয়াও বা আমি ফেনাইল ব্যৱহাৰ কৰোঁ যাতে ঘৰৰ ভিতৰলৈ কিছুমান অলাগতিয়াল পোক পতংগ বা সাপ জেঠী ইত্যাদি সোমাই আমাৰ অপকাৰ কৰিব নোৱাৰে গতিকে আমি এইখিনি ব্যৱস্থা হাতত লওঁ